ৰেডিঅ'ৰ বাতৰি শুনি মোৰ পচন্দ লাগেই এইটো যেনেদৰে আকাশবাণী ডিব্ৰুগড় চেনেল যোৰহাট এনেবোৰ চেনেল মানে প্ৰায়ে শুনোঁ যিহেতু ৰাতিপুৱাৰ যিটো মানে সাত বজাৰ বাতৰি দিয়ে অসমীয়া বাতৰি আৰু সন্ধিয়া ঠিক তেনেদৰে সন্ধিয়া সাত বজাত যিটো বাতৰি দিয়ে অসমীয়া বাতৰি সেই বাতৰিবোৰেই চাওঁ আৰু প্ৰায় দেশ বিদেশৰ খবৰ

অন্যান্য খেতি বাতিয়ে হওক বা ব্যৱসায় এনেকুৱা ধৰণৰ কিছুমান বাতৰি দিয়ে সেই বাতৰিবোৰ প্ৰায় চাওঁ আৰু শুনিবলৈ পাওঁ ভাল লাগে আৰু গতিকে এনে ধৰ চেনেলবোৰেই আমি সৰ্বসাধাৰণতে আমি চাওঁ ৰেডিঅ'ৰ ক্ষেত্ৰত